দুই তাৰিখ পাঁচ মাহ দুহেজাৰ তিনি চন পাঁচ তাৰিখ সাত মাহ দুহেজাৰ সোতৰ চন সাত তাৰিখ চাৰি মাহ দুহেজাৰ বাইছ চন দহ তাৰিখ আঠ মাহ দুহেজাৰ ন চন ন তাৰিখ ছয় মাহ দুহেজাৰ ছয় চন